হয়নে মই মানে এখন শ্বৰ্ট ফিল্ম বনাই আছোঁ ত মই তাৰে ডাইৰেক্টৰে কৈ আছোঁ

মানে আপুনি আমাৰ শ্বৰ্ট ফিল্মত কাম কৰিব পাৰিব নেকি এক্ট্ৰেছ লাগিছিল মানে ভাল হয় এক্টিঙটো মানে আপুনি এজনী মানে ভাল কেৰেক্টাৰৰ এজনী ছোৱালী হ'ব লাগে আৰু আৰু টাইম টেবুলটো আপোনাৰ দিনতো থাকিব দিনত প্ৰায়ভাগ দিনতে থাকিব কিন্তু মাজে মাজে কিছুমান ৰাতিৰ চিন আছেতো ত ৰাতিও কৰিব লাগিব পাৰে আপোনাক আপোনাক লাগে ৰাতিৰ বাবে মই এক্সট্ৰা পইচা দি দিম আপোনাৰ ফাইভ মান কৰি কৰি দিম দিয়ক ফাইভ থাউজেণ্ড মানে ৰাতিৰ খিনিত আৰু সিমানমান ৰাতি যোনখিনি চিন থাকে অ' ঠিক আছে বাৰু ময়ো ভাবি চাওঁ কিন্তু মানে লাগিছিল আৰু তেনেকুৱা টেলেণ্ট থকা এজনী এক্ট্ৰেছ মানে যিহেতু আপোনাৰ অলপমান টেলেণ্ট আছে আৰু আপুনি বহুকেইখন শ্বৰ্ট ফিল্ম কৰিছে বা গানো কৰিছে আপোনাৰ ভাল আহিছে মানে সেইবাবে আপোনাক বিচাৰিছিলোঁ আপোনাক মানে পইচাখিনি বাৰু আপুনি পইচাৰ প্ৰতি আপুনি চিন্তা কৰিব নালাগে আৰু আপুনি মানে ফ্ৰীকে থাকিব পাৰিব আৰু যিখিনি শ্বুটিং থাকে বা বাহিৰতো অলপমান শ্বুটিং থাকিব আপোনালোকে ইমান